মাছ ধৰিবলৈ আপোনাৰ সাধাৰণতে এই টুলুঙা নাও যিবোৰ আছে আমাৰ নদীৰ ইপাৰ সিপাৰ কৰিবৰ কাৰণে সেই নাওখনতেই মাছমৰীয়াই মাছ ধৰে আৰু আপোনাৰ ধৰক সেইখনতে ধৰে বিকে আকৌ আপোনাৰ যিবিলাকে মাছ কিনিবলৈ আহে সেই নাওখনৰপৰাই চাইডত ৰাখি মাছ চাছ ওজন চুজন কৰি মেলি বিকিবৰ যিখিনি বিকিবলৈ দিয়ে সেইখিনি তেনেধৰণে বিকিবলৈ লৈ যায় আৰু যিখিনি ঘৰত খাবলৈ আনে সেইখিনি ঘৰত খায় এতিয়া আপোনাৰ কথা হ'ল কি এতিয়া আপোনাৰ ডাঙৰ ডাঙৰ এইবোৰ সাগৰবিলাকত যিখন আপোনাৰ নাও মেচিন নাও ডাঙৰ ডাঙৰ ব্যৱহাৰ কৰে সেইখনত তেওঁলোকে সাগৰবিলাকত তেনেকৈ ধৰে আমাৰ গাঁওবিলাকতটো সৰু নাওবিলাকে কাম চলি যায় গতিকেলৈ এইবোৰ সৰু সৰু দিখৌ দিচাং শিলৰ সাঁকো যিবিলাকত আছে আমাৰ সেইবোৰ জেনেৰেলি তেনেকৈয়ে মাছ ধৰোঁ আৰু আপোনাৰ ইটোৰপৰা সিটো মানে সেই তেনেকৈয়ে মানুহে মাছ লৈ যায় এতিয়া আপোনাৰ ধৰক যায় এই এইটো আপোনাৰ এটা এৰিয়া ডাকলে লয় কিছুমান মাছমৰীয়াবিলাকে ডাকলে লৈ মেলি তাত আপোনাৰ ধৰ ডাঙৰ ডাঙৰ জাল মেৰিয়াই ৰাতিটো থৈ তাৰ পিছদিনাখন মাছ ধৰে ৰাতিপুৱা সেই তেনেধৰণৰেও মাছবোৰ ধৰক মানুহে কিনে বা লৈ যায় তেনেধৰণেও সেইটো চিষ্টেমতো মানে মানুহৰ আপোনাৰ মাছ ধৰে আমাৰ এতিয়া নদী এইখন যিখন দিখৌ নদী দিখৌ নদীখন আমাৰ পাৰ কৰিবৰ কাৰণে সৰু এখন আমাৰ ঘৰতে এখন নাও এখন আগতেই দেউতাৰ মানে বাপেকসকলে সেইখন নাও ব্যৱহাৰ কৰিছিল এতিয়া আমি সেইখন নাৱতে আমাৰ মানুহ বোৰে এনেই যায় দুজন তিনজন উঠি মিলি মাছ জাল চাল বায় ধৰে আমি তেনেকৈও ধৰি মেলি খাই থাকোঁ মাছ সেইটো চিষ্টেমত অঁ সেইখন আপোনাৰ এই টুলুঙা নাওখন যিখন আপোনাৰ সৰু নাওখন বঠা মাৰি যায় যে টুলুঙা নাও সেইখন নাৱতে আমি জালো বাওঁ বা নদীখনো পাৰ হ'বলৈ বা বাৰীখনলৈ পাৰ হ'বলৈ আমি তেনেকেই টুলুঙা নাৱতে আমি মানে ব্যৱহাৰ কৰোঁ প্ৰায়ভাগ সেইখন নাৱে আছে আৰু তেনেধৰণে আপোনাৰ ধৰি লওক আমি এতিয়া মাছ তেনেকৈ ধৰোঁ আমি বহুত ধৰি মেলি খাব পৰা ব্যৱস্থা আমাৰো টুলুঙা নাৱেদি কৰিব পাৰোঁ ধৰক কৰি আছোঁ আৰু